হয় কওকচোন এইটো তেজপুৰ মেডিকেল কলেজ অঁ হয় কি হৈছে ভালকে ক'ব কি হৈছে ভালকে ক'ব এবাৰ

অঁ হেৰি আপুনি আচ্ছা আচ্ছা সেই তেনেহ'লে ছাৰ আপুনিটো এবাৰ আহিব লাগিব এই চেম্বাৰত আৰু ছাৰৰ লগত কথা পাতিব লাগিব এবাৰ চেক কৰাই চাব পাৰে এনেই এইটো কিমান দিনৰ বিষ আপোনাৰ আছে প্ৰব্লেমটো এসপ্তাহৰ পৰা আচ্ছা আচ্ছা এনে এনে আপুনি ক'ৰবাত বেলেগত দেখাইছে নে আগতে ক'ৰবাত আচ্ছা হয় হয় আপুনি ভালেই কৰিছে শীঘ্ৰেই আপুনি আহক আপুনি কেতিয়া মানে আহিব ছাৰ আমাৰ টাইমিং ৰাতিপুৱা দহটাৰ পৰা সন্ধিয়াৰ আবেলি চাৰিটালৈকে ছাৰ তাৰ ভিতৰত আপুনি আহিলে ছাৰ থাকে ছাৰক আপুনি চাব পাৰে লগ কৰিব পাৰিব আৰু এনেই আপোনাৰ হেৰি এইটো যোৱা এসপ্তাহ পৰা হৈ আছে ন হয় হেৰি হয় এনেই কিবা আপুনি মেডিচিন লৈছিলে নেকি এনেই অঁ নিজে জনা বুজাকে অঁ অঁ হয় হয় নাই ঠিকে আছে ঠিকে আছে ভালে কৰিছে বাৰু আপুনি হেৰি আপুনি এনেই বাৰু আপুনি আহিলেহে ভাল হ'ব আপুনি ছাৰক লগ কৰিব পাৰিব হয় লগ কৰি লগ কৰি হয় কওক এইটো আমাৰতো ছাৰ বেছি একো নাই আমাৰ টেন ৰুপিছৰ এটা হেৰি ৰিচিপ্ট কাটিব লাগে যোনটো গভমেণ্ট ফীজ আৰু সেইটো কাটি আপুনি গ'লে হ'ল ছাৰৰ তাত আৰু পিছত আপোনাৰ যদি হেৰি এনেই আয়ুস্মান কাৰ্ডটো আছে নে ছাৰ হয় হয় আয়ুস্মান কাৰ্ডটো যদি আপুনি লগত লৈ আহে যিকোনো ধৰণৰ যদি আপোনাক খৰছ পাতি থাকে ত' সেইখিনি সেই কাৰ্ডটোৰ পৰাই যদি কাৰ্ডটো ভেলিড হয় তেনেহ'লে সেই কাৰ্ডটোৰ পৰাই বহন কৰা হ'ব এতিয়া হ'লে আপোনাৰ আৰু নিজৰ হেৰি দিব নালাগে আৰু যদি তেনেকে কিবা থাকে আৰু হয় হয় আমাৰ ইয়াত টেষ্ট হৈ যাব টেষ্টটো বিনামূলীয়া টেষ্টটো হৈ ল'ব যিটো ফীজ এটা সৰু সুৰা ফীজ থাকে সেইটো দিব লগা হ'ব পাৰে আৰু বাকীতো চব হেৰি হয় এইটো আপোনাৰ কেচটো যদি আপোনাৰ বেছি বেছি কিবা মেজৰ কিবা হৈছে তেনেহ'লেহে এডমিট কৰাব লাগিব আৰু যদি নাই তেনে ছাৰে চাই দিবই ছাৰে তেতিয়া আপোনাক মেডিচিন দিয়ে ঠিক কৰাব পাৰিব হয় হয় তেজপুৰ মেডিকেল কলেজ টুমুকী যোনটো বুলি কয় হয় হয় হয় টুমুকীৰ ওচৰতে ঠিক আছে ছাৰ